যোৱা কেইবছৰ ধৰি মানুহৰ মাজত যথেষ্ট মনোৰঞ্জনৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণে সলনি হোৱা দেখিবলৈ পোৱা গৈছে আগত যেতিয়া মানুহে আগতে যেতিয়া মানুহে একেলগে গান গাই ভাল পাইছিল নাচি ভাল পাইছিল এজনে আনজনৰ লগত সময় কটাই ভাই ভাল পাইছিল ঠিক তেনেকৈ বৰ সময়ৰ লগে লগে যেতিয়া মানুহৰ মাজলৈ বিভিন্ন ধৰণৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফলত বিভিন্ন ধৰণৰ সামগ্ৰী যন্ত্ৰ পাতি যেনে মোবাইল ফোন টেলিফোন কম্পিউটাৰ লেপটপ এনেধৰণৰ সামগ্ৰীসমূহ যন্ত্ৰ পাতিসমূহ মানুহৰ মাজলৈ আহিব ধৰিলে মানুহে সেইবোৰ দ্ৰুতগতিত ব্যৱহাৰ কৰিবলৈ ল'লে আৰু দ্ৰুত গতিত ব্যৱহাৰ কৰাৰ লগে লগে এজনে আনজনৰ লগত সময় কটাব নোৱাৰা হ'ল আৰু ইজনে আনজনৰ লগত কথা পাতিবলৈ সময়ৰ নাটনি হ'ল আৰু যেন কোনো লগৰীয়া আৰু হ মানুহৰ প্ৰয়োজনেই নোহোৱা হৈ পৰিল আৰু মবাইল ফোনসমূহে এনে বহুতো ক্ষেত্ৰত মানুহক সহায়ো কৰিছে আৰু বহুটো ক্ষেত্ৰত নৱপ্ৰজন্মৰ ওপৰত প্ৰভাৱো পেলাইছে মবাইল ফোনসমূহে ইণ্টাৰনেটৰ যোগেদি ঘৰতে বহি সকলোবোৰ কাম ঘৰতেই সমাধা কৰিব পৰাকৈ সুবিধা হৈছে আৰু আৰু সেইবাবে সময়ৰ অপচয় হোৱা নাই সময়ৰ অভাৱ হোৱা নাই কম সময়ৰ ভিতৰতে বিভিন্ন ধৰণৰ কাম কৰিব পৰা হৈছে আৰু বিভিন্ন ধৰণৰ বিভিন্ন ধৰণে নৱপ্ৰজন্ম নৱপ্ৰজন্মৰ ওপৰত প্ৰভাৱো পেলাইছে ঠিক তেনেদৰে নৱপ্ৰজন্মই এইসমূহ যন্ত্ৰ পাতি ইমানেই ব্যৱহাৰ কৰিব লৈছে যে মানুহক পাহৰিয়েই গৈছে যে কোনোবা লগৰীয়া আছিল তেওঁলোকৰ কোনোবা ঘৰৰ সদস্য আছিল তেওঁলোক আহিলেও যেন মাত এষাৰ দিবলৈ সময় নাই এনেকুৱা এটা অভাৱ দেখিবলৈ পোৱা গৈছে বহুতো ক্ষেত্ৰত এইসমূহে মানুহৰ সমাজত প্ৰভাৱ পেলাইছে আৰু মনোৰঞ্জন বেছি ভাগে নোহোৱা হৈ গৈছে বৰ্তমান যুগত